এটা আমাৰ অসম এখন মানে অসম আমাৰ আজান শংকৰ আজানৰ দেশ অসম শংকৰ আজানৰ দেশ ইয়াতে আমি সকলো ধৰ্মাৱলম্বী লগতে সকলো সম্প্ৰদায়ৰ মানুহসকলে আমি একেলগে মিলি জুলি সহবাস কৰোঁ মুছলমান হওক আমাৰ হিন্দু ধৰ্মৰ যিকোনো মানে সম্প্ৰদায়ৰ হওক লাগিলে চাহ চাহ বাগিচা জনগোষ্ঠীৰ আমাৰ যোনখিনি আদিবাসী আমাৰ বড়ো জনগোষ্ঠী ৰাভা জনগোষ্ঠী তিৱা জনগোষ্ঠী তাৰ লগতে আমাৰ জেনেৰেল আমাৰ যোনখিনি কলিতা হওক বামুণ হওক গোসাঁই হওক আমি সকলোৱে একেলগে সহবাস কৰোঁ ইয়াত অসমত আমাৰ যোনখন গামোচা সেই গামোচাখন আমি প্ৰত্যেকটো অসমীয়াই এই অসমীয়া বুলি ক'বলৈ গ'লে আমাৰ তাতে মুছলমান সম্প্ৰদায়ৰ মানুহখিনিও আহিব তাতে আদিবাসীও আহিব তাতে তিৱা বড়ো সকলো আহিব সেই অসমীয়া যোনখন গামোচা সেইখন আমি সকলোৱে আমাৰ স্বাভিমানত আমি ৰাখোঁ আমাৰ স্বাভিমান হয় সেই গামোচাখন সকলোৱে নিজৰ স্বাভিমান হিচাপে পৰিচয় তাৰমানে ভাবে তাৰ লগতে আমাৰ ইয়াতে পিঠা পনা যোনটো আমাৰ আমাৰ ইয়াতে সংস্কৃতি আছে পিঠা পনা সংস্কৃতিটো অকল অসমীয়াই নহয় সকলো ধৰ্মাৱলম্বী সকলো সম্প্ৰদায়ৰ লোকে আমাৰ পিঠা পনা বনায় ইয়াতে আমি সকলোৱে একেলগে সহবাস কৰোঁ